আমাৰ নলবাৰী জিলাৰ কথা ক'বলৈ হ'লে এতিয়া বহু কথা আগত গ'লেও আমি কেনেকুৱা ধৰণেৰে পৰিৱেশত সেই নলবাৰী জিলাত কটাইছোঁ আৰু এতিয়া কেনেকুৱা পৰিৱেশত নলবাৰী জিলা হৈছে ইয়াৰ ভিতৰত বহু তাৰতম্য আছে আমি যেতিয়া পঢ়িছিলোঁ বা স্কুলত কেনেকৈ গৈছিলোঁ বা যাতায়াত কেনেকুৱা আছিল বা ৰাস্তা ঘাট কেনেকুৱা আছিল সেইবিলাক চিন্তা বা সেইবিলাক ভাবিলেই বা সেইবিলাক স্মৰণ স্মৃতি আহিলেই আজিৰ যিবিলাক ৰাস্তা ঘাট বা স্কুল কলেজ বা অন্যান্য সা সুবিধাবিলাক মানে চকুত লাগিলেই বা দেখা পালেই মানে ভাৱ হয় যে আমি আগতে কি দিনত কটাইছিলোঁ আজি আৰু কি দিন হৈ গ'ল ইয়াতে বিশেষকৈ বহুতো এতিয়া বহুতো স্কুল কলেজ হৈছে স্কুল কলেজ হোৱাৰ পৰা কিছুমান ল'ৰা ছোৱালী আমাৰ ইয়াতে মানে হেৰি কৰবা সুবিধাখিনি পঢ়া শুনা কৰা সুবিধাখিনি পাইছে ন'হলেতো আমাৰ ইয়াৰ ল'ৰা ছোৱালী গুৱাহাটীতে প্ৰায় ল'ৰা ছোৱালী আৰ্থিক অৱস্থা নাথাকিলেও পঢ়াৰ ক্ষেত্ৰতটো নিশ্চয় যাব লাগিলহেঁতেন গতিকে তেওঁলোকৰ এটা আৰ্থিক নাটনিৰ ক্ষেত্ৰত এটা বিশেষভাৱে এটা প্ৰভাৱ পেলালে হয় গতিকে আৰ্থিক নাটনিৰ উপৰিও কিছুমান ল'ৰা ছোৱালীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰাৰ কাৰণে এটা সুবিধা লাভ কৰিছে আৰু আজিকালিতো বহুতো বিদ্যালয় বা জুনিয়ৰ কলেজ স্থাপন হৈ আছে কলেজ স্থাপন হৈ আছে এটা ভাল আমাৰ ভাল পদক্ষেপ ভাল হেৰি কৰিছে চৰকাৰে চৰকাৰকো ধন্যবাদ দিয়া আচলতে চৰকাৰকো আমি ধন্যবাদ দিবা লাগিব কামখিনি যেতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বা আমাৰ জিলাৰ কাৰণে কৰি আছে ইয়াৰ ভিতৰত কিছুমান মানে মানে হেৰিও আছে অসুবিধাও আছে ধৰক যিহেতু এতিয়া ৰাস্তা ঘাট বা বিজুলী বাতি এই বিজুলী হেৰি আৰু কি কয় এই বানপানী সমস্যা আৰু ম'বাইলৰ নেটৱৰ্কৰ বিশেষভাৱে মানে সমস্যা আছে এইবিলাকে যাতে দূৰ কৰে মানে চৰকাৰকো ইয়াৰ পৰাই আমি এটা আহ্বান জনাইছোঁ আৰু আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষভাৱে ল'ৰা ছোৱালীৰ বিশেষভাৱে পঢ়াৰ ক্ষেত্ৰত বিদ্য়ালয় বা এই স্কুলসমূহ যাতে ইয়াৰ ইয়াৰ বৰ্তমান যি পৰ্যায়ত আছে ইয়াৰ পৰা যাতে আকৌ অলপমান উচ্চ পৰ্যায়লৈ নিব পাৰে সেই এটা পদক্ষেপ লোৱাৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু আমাৰ ইয়াতে অসম চবেই জানেতো অসমৰ ভিতৰত ডাঙৰ এখন উৎসৱ হয় সেইখন নলবাৰী ৰাস ৰাস মহোৎসৱ এইখন ৰাস মহোৎসৱ কিমান ডাঙৰ হয়তো অসমৰ সকলোৱেই জানে ইয়াৰ আমি আমিও জানো আমি সৰুকালতে মানে ইয়াৰ পৰা আমি গাড়ী ভাড়া কৰি লৈ যাই তাত ৰাস উৎসৱত গৈছিলোঁ আৰু আমাৰ ওচৰতে মোৰ গাঁৱৰ ওচৰতে এখন গাঁও আছে ৰামপুৰ সেই ৰামপুৰ বুলি ৰামপুৰতো মানে হেৰি হয় এই কি কি কয় ৰাস উৎসৱ হয় কিন্তু নলবাৰীৰ ক্ষেত্ৰত ৰামপুৰৰখন বহুত সৰু তথাপিতো আমাৰ নেইবাৰ হিচাপে আমাৰ ওচৰ চুবুৰীয়াৰ উৎসৱ হিচাপে আমি ৰামপুৰতে আমি সৰুতে প্ৰায়েই গৈছিলোঁ তাৰ ভিতৰত নলবাৰীতো আমি সেই ৰাস একদিন হ'লেও উপভোগ কৰাৰ কাৰণে আমি ইয়াৰ পৰা গাড়ী ভাড়া কৰিয়েই হওক বা অন্যান্য সা সুবিধা কৰিয়ে বা চাইকেল চলাই হ'লিও আমি ৰাস আমি তাত উপভোগ কৰাৰ কাৰণে গৈছিলোঁ